মই তিনিচুকীয়া পা প্লাষ্টিকৰ কণ্টেইনাৰ আনিছিলোঁ তিনিটা তিনিটা থকা ছেটৰ প্লাষ্টিকটো খুবেই ভাল তাত কোনো বস্তু থ'লে সেমেকি নাযায় বিস্কুট হওক বা বাকী বস্তু হওক তাত প্লাষ্টিকটো চুইও ভাল লাগে মানে দবাই দিয়াৰ লগে লগে বহুত ভিতৰলৈ সোমাই যোৱা বিধৰ নহয় ভাল প্লাষ্টিকটো ম ভাল মজবুত তাৰ প্ৰাইচ লৈছিলে এহেজাৰ টকা এহেজাৰ টকা ল'লে যদিও বস্তুটো বেয়া নাই অহা তাত মই এতিয়া অনা আজি হ'ল ছমাহ মানেই হ'ল তথাপিও বেয়া হোৱা নাই তো প্লাষ্টিকৰ সেই প্ৰডাক্টটো বহুত ভাল আছিলে এতিয়াও চলি আছে আমাৰ মই তিনিচুকীয়াৰ পৰাই আনিছিলোঁ সেইটো ভালেই ভালেই চলি আছে এতিয়ালৈকে কোনো এতিয়ালৈকে বেয়া হোৱা নাই বস্তুও বেয়া হোৱা নাই প্লাষ্টিকটোও ঠিক চলি আছে